অসমীয়া ভাষাৰ আকৰ্ষণীয় বুলি ক'লে মই জতুৱা ঠাঁচ ফকৰা যোজনাসমূহ খুবেই ভাল পাওঁ বুলি ক'ব পাৰি জতুৱা ঠাঁচ ফকৰা যোজনাসমূহ আমি বিভিন্ন দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰোঁ যেনে গোৰ মাৰি গংগাত পেলোৱা তুলসীৰ লগত কলপতুৱাৰ কল কলপতুৱাৰ মুক্তি তাৰপিছত সেইদৰে অসমীয়া ধুনীয়া শব্দ হৈছে সূৰ্য্য়াস্ত নন্দিনী এইসমূহ শব্দ খুবেই ধুনীয়া হয়